মোৰ আটাইতকৈ গৌৰব বস্তু এইটোৱেই যে মই অভিনয়ত এনেকে মানে ম'বাইলে ম'বাইলে দীপশিখা বাইদেউক মই বহুত বহুত ধন্যবাদ দিছোঁ তেওঁৰ জৰিয়তে মই তাৰমানে বহুত আগবাঢ়ি যাবা পাৰছোঁ তেওঁৰ লগতে ভাল ভাল মানুহৰ লগত মানে মই চিনাকি হ'বা পাৰছোঁ যাবা পাৰছোঁ দেখবা পাৰছোঁ মই এই সৰুৰ পৰা মই তাৰমানে অভিনয় ভালপাওঁ কিন্তু মই আগবাঢ়ি নিয়া মানুহ নাই আমিও বেছি ধনী মানুহ নাছিলোঁ দুখীয়া মানুহ আছিলো এসাঁজ খাই এসাঁজৰ কথাই আমি ভাববা লাগছিল বৰ্তমান য'ত বিয়া হৈছোঁ মই তথাপিও মোৰ সিমেন ভাল নহয় হাজিৰা কৰে তথাপিও মানে পেটে ভাতে খাই আছোঁ সেইকাৰণে শাক পাচলিবিলাক কিবা কিবি কৰি থাকোঁ আৰু কিন্তু অভিনয় জগতেদি তাৰমানে মোক দীপশিখা বাইদেউৱে যিটো বৰপেটা দীপশিখা তেওঁৰ দ্বাৰাই মই বহুত মানে আউগে গেইছোঁ এনেই ভাল ভাল মানুহৰ লগত চিনাকি যায় মানুহ মানে মোৰ নিচনা মানুহক মাতবায়ে নাংগে বা চাবায়ে নাংগে তেওঁলোকৰ পৰা মই তাৰমানে একেলগে বইছো উঠছো হাইছু মাতছো মানে বহুত ধৰণৰ মানে কাম কৰাৰ কাৰণে সুবিধা পাইছোঁ তামচা ফূৰ্তি যিটো যিমান দুখৰ মাজত থাকলেও তেওঁলোকৰ মাজতে মানে মই বৰপেইটা ভাষাত কৈ হাঁহিবা পাৰছো যিটো বৰপেইটা ভাষাত কৈ কান্দবা পাৰছো কান্দছোও হাইছোও দীপশিখা বাইদেউৰ লগত ফূৰ্তিও কৰছো নানান ধৰণৰ অভিনয় কৰছো এই লংপেণ্ট পিন্ধছো এই ধুতি পিন্ধছো এই ফ্ৰক পিন্ধছোঁ এই দুইকছা বান্ধছোঁ এই কিবা কৰছোঁ এই গাছত উঠছোঁ এইবিলাক ধৰণৰ পিংকু দাৰ লগতো মানে বহুত অভিনয়ত মই এই দীপশিখা বাইদেউৱে মোক বহুত আগবাঢ়ে লৈ গেইছি তেওঁক মই ধন্যবাদ জনাইছো কাৰণ মই এই মানুহখিনিতো নাপলো হৈ ঘৰত ভাত আঞ্জা ৰান্ধি থাকোতে গেলাক হৈ চতল সাৰ ঘৰ মুচ তাৰপিছত কাপোৰ ধু ভাত ৰান্ধ আঞ্জা কুট একলাই পানী আন চুৱা ধু ইবিলাক বন কৰিয়ে মই ঘৰৰ চাৰিখেন বেৰাৰ মাজত আৱদ্ধ হৈ থাকলো তাতে গালিও গালো কান্দলিও কান্দলো হাইলিও হাইলো কাই চাব শুনি থাকা মানহে ক'ব গ'তে পাগলা হৈছি হাইছিও কান্দছিও আৰু সেইও কৰছে ফূৰ্তিও কৰছে সেইকাৰণে মোক দীপশিখা বাইদেউৰ পৰা মই বহুত উন্নত মানে আগবাঢ়ি যাবাৰ কাৰণে সেই পাইছোঁ মই আটাইতকৈ মানে মোৰ গৌৰৱ হৈছে এইটোৱে যিটো মই ম'বাইলত মানুহ চাবা আহে ময়ো ভাবছিলো ময়ো যদি উঠবা পাৰলো হৈ এই ময়ো উঠিম যা এনেই আগতে মই সেনেকে মানে ফাল্টু কৰি কৈছিলোঁ যিতেন মই দীপশিখা বাইদেউৰ লগত লগ পাই মই বহুত আগবাঢ়ি যাৰ কাৰণে মোৰ বিৰাট এইটো এটা মোৰ কাৰণে জীৱনত মানে মই জন্ম হোৱা ফলটো হ' হেন লাগছে যে মই জীৱনত জন্ম হৈছিলোঁ মানে হৈ বহুত বহুত ভাল লাগছে মোৰ